অঁ হেৰি তোমালোকৰ তাত হেৰি ফ্ৰিজ আছেনে অঁ বাকী হোম ডেলিভাৰী ব্যৱস্থাটো আছেনে নাই নহয় নহয় নহয় নহয় মানে কথাটো শুনা যদি হোম ডেলিভাৰী ব্যৱস্থাটো আছে তুমি যদি মোৰ এড্ৰেছত হ'ম ডেলিভাৰী কৰা তেতিয়াহ'লে আজিয়ে ফ্ৰিজ এটা তোমালোকৰ তাৰপৰাই ল'ম ফাইভ ষ্টাৰৰ গম পাইছানে অঁ অঁ বাকীটো সেই হেৰি কি কয় মোৰ এড্ৰেছটো হৈ গ'ল জোনাকী নগৰ গোলাঘাট টাউনৰে একেবাৰে ওচৰতে যদি তোমালোকে যদি হ'ম ডেলিভাৰী দিম বুলি ভাবিছা কাষ্টমাৰক যদি অকণমান এই অকণমান চাৰ্ভিছ দিয়া তেতিয়াহ'লে মই তোমালোকৰ তাৰপৰাই আজি গৈ পেলাই কিনি আছোঁ এইটো নহয় নহয় মই বস্তুটো পে'মেণ্ট তোমাক ফুল কৰি দিম খালি ডেলিভাৰীটো তোমালোকে আমাৰ ঘৰত পহুচাই দিব লাগে কাৰণ মোৰ গাড়ী চাড়ী নাই সৰু গাড়ী এখন আছে অ'ল্ট' এখন সেইখনত মোৰ এই ইমান ডাঙৰ বস্তুটো নাহিব তাৰমানে গতিকে তোমালোকৰ

অঁ অঁ অঁ ঠিক আছে মই ছ মই ছয়মান বজাত গৈ আছোঁ ছয়মান বজাত গৈ আছোঁ

অঁ ঠিক আছে ঠিক আছে ঠিক আছে মই গৈ পিনে কথা পাতিম ছয়মান বজাত গৈ পিনে কথা পাতিম